এগৰাকী দৰং জিলাৰ মানুহ হিচাপে ইয়াত উপলব্ধ স্বাস্থ্যসেৱাৰ সুবিধাসমূহ আৰু সেৱাসমূহ খুবেই সুন্দৰ যদিওবা কিছু ত্ৰুটি আছে তথাপিও সুবিধাসমূহ আৰু সেৱাসমূহ সমূহৰ ব্যৱস্থাপনা সুন্দৰ বুলি ক'ব লাগিব চিকিৎসালয়ত ক্লিনিক ফাৰ্মাচী কমিউনিটী হেলথ চেন্টাৰ আদি চিকিৎসাসমূহ থলুৱা লোকৰ বাবে ইমান সুলভ নহয় যদিও খৰচী বুলিও ক'ব নোৱাৰি যিখিনি প্ৰাইভেট ক্লিনিক আছে সেইখিনি ক্লিনিকসমূহৰ খৰছটো অলপ যথেষ্ট বেছি কিন্তু অসু যিখিনি ই আম যিখিনি আমাৰ বাবে জৰুৰী সেৱা সেইখিনি খুবেই সুলভ বুলি ক'ব লাগিব সেই সেৱাসমূহৰ ভিতৰত আছে আপোনাৰ প্ৰসুতি বিভাগ ধৰক এক্সৰে ধৰক আদি বিভাগসমূহ খুব সুন্দৰ বুলি ক'ব লাগিব দৰং জিলাৰ ক'ভিড মহামাৰীৰ সময়ত চিকিৎসালয়সমূহো যথেষ্ট ভালদৰে কাম কৰিছিল ক'ভিদ মহামাৰীৰ সময়ত চিকিৎসালয়সমূহে যেনেদৰে সেৱা শুশ্ৰূষা আগবঢ়াব লাগিছিল সেই সকলো সমূহ সেৱা শুশ্ৰূষা তেওঁলোকে থলুৱা লোকৰ বাবে আগবঢ়াইছিল সেই সময়ত ল'ব লগা সকলো নিয়ম নিয়ম নীতি তেওঁলোকে পালন কৰিছিল আৰু থলুৱা লোকক সেই সম্পৰ্কে সজাগ কৰিছিল এই সজাগতাৰ হেতুকে দৰং জিলাত ক'ভিডত অৰ সময়ত যিখিনি সহায় সহযোগিতা চিকিৎসালয় পৰা পাব লগা আছিল সেইসমূহ যথেষ্ট পৰিমাণে ভাল ভাৱে পোৱা গৈছিল দৰং জিলাত উপলব্ধ মূল স্বাস্থ্যসেৱা সুবিধাসমূহ থলুৱা লোকৰ বাবে অতি উন্নত বুলিয়েই ক'ব পাৰি এফ বি এইচ এ আদি আদি দৰং জিলাৰ স্ৱাস্থ্য সেৱা স্বাস্থ্যসেৱা এই স্বাস্থ্যসেৱাসমূহ অতি সেৱা শুশ্ৰূষাসমূহ অতি উন্নত যথেেষ্ট পৰিমাণে সহায় সহযোগিতা আগবঢ়ায়